হেল্ল' অঁ বজাৰ কৰিবলৈ ওলাইছোঁ অঁ লগতে যাম বজাৰৰ পৰা শাক পাচলি কাপোৰ কানি গাখীৰ চিৰা দৈ

বেটেৰীতে বেটেৰীতে গ'লোঁ কি কি কিনিবা খুৰা নাই কি বিহুৰ কাৰণে সব কিনি আনিব লাগিব চিৰা মুড়ি দৈ সান্দহ পিঠা গাখীৰ সবেই আনিব লাগিব আৰু বিহুৰ কাৰণে মোক গ বিহুৰ কাৰণে গৰম কাপোৰ পিন্ধিবলৈ আনিব লাগিব সব

মই নিজৰবোৰ মই নিজৰবোৰ লাগিব আৰু ল'ৰা নাতিটোলৈও বস্তু লাগিব কিবা কিবি কাপোৰ কানি চোলা পেন্ট সব আদি সেইবোৰ সব লাগিব

বিহুৰ কাৰণে সবেই লাগিব গাখীৰ চিৰা দৈ আলু শাক পাচলি সবেই লাগিব লাগিব মাটি দাইল ৰহৰ দাইল মচুৰ দাইল সবেই আনিব লাগিব খাব লাগিব বহুত দেৰি হ'ব নহয় নহ'লে আহি পাওঁতে বহুত দেৰি লাগিব বেটেৰীতে আহোনে কিয়ে কৰোনে কৰিব লাগিব আৰু ইমান ভিৰত যাব নোৱাৰি আহিবও নোৱাৰি বতৰটো বেয়া কৰিছে অঁ নিব লাগিব অকলেই যাম নিনিও কাকো বজাৰ কৰিবলৈ নিলে মানে ইটো লাগে সিটো লাগেকৈ কান্দিব ল'ৰাটোৱে অঁ সেইকাৰণে অঁ অঁ থৈ যাব নোৱাৰি

এতিয়া আহি পেলাই শাক পাচলি সব এতিয়া লৈ আহি গধূলি হ'লে বেলেগ দিগদাৰ হ'ব বতৰটো ডাৱৰীয়া কৰিছে আজি বৰ দিগদাৰ হ'ব

মোৰ চাহ খাবলৈ লাগিবই আকৌ চাহ খাবলৈ হ'লে মানে বহুত বস্তু লাগিব চাহৰ লগত খোৱা নানিলে আকৌ নহ'ব নহয় ঘৰত ল'ৰাই আমনি কৰিব সব বস্তু আনিব লাগিব নিমকি চিমকি পইচাৰহে কথা দিয়া পইচাই আদি মল

দাম দৰ কৰি পেলাই সচ দাম দৰ কৰি পিনি সব সস্তা বিচাৰিব লাগিব আকৌ দাম দৰ কৰিলেহে হ'ব দাম দৰ কৰিব লাগিব আকৌ বস্তুটোৰ প্ৰতি দাম দিব লাগিব দাম কৰিলেহে হ'ব নিজলৈও কিবা কিবি কিনিব লাগিব সব লাগিব এতিয়া বিহু পাইছেহি যে এটা এটাকৈ বস্তু গোটালেহে হ'ব ঘৰত সব বস্তু লাগিব

ভাত পানী খায়ে গৈছিলোঁ ভাত পানী খাই ভাত পানী খালেও এতিয়া দেৰি হ'ল নহয় বহুত দেৰি হ'ল এতিয়া আকৌ ঘৰত গৈ বনাব লাগিব কৰিব লাগিব তেতিয়াহে হ'ব সিহঁতলৈ জোৰা মাৰি পেলাই সব বস্তু সিহঁতলৈ জোৰা মাৰি ল'বা

মই এইবোৰ চোলা কাপোৰ গৰম কাপোৰ এইবিলাকেই লৈছোঁ আৰু বিহুৰ কাৰণে লৈছোঁ চিৰা মুড়ি অঁ গাখীৰ কাপোৰ লৈছোঁ নিজলৈও কাপোৰ লৈছোঁ

চুৱেটাৰটো পাঁচশ দিলোঁ ছালখনত তিনিশ অঁ তাৰপাছত তাৰপাছতে এই ল'ৰাটোলৈ আনিলোঁ এনেই সৰু চোলা পেন্ট এযোৰ এতিয়া এইটো টাইমত নকমায় নহয় বিহু পাইছেহি একো নকমায়

ময়ো গাড়ী হেৰি কৰিয়ে যাম